মই চিনি পোৱা এজন বঁটাপ্ৰাপ্ত ক্ৰীড়াবিদ হৈছে মহম্মদ স্বামী

ভাৰতীয় ক্ৰিকেট দলৰ এজন সদস্য দুহেজাৰ তেইছ বৰ্ষৰ ইণ্টাৰনেশ্যনেল ক্ৰিকেটত

সৰ্বাধিক উইকেটপ্ৰাপ্ত এজন বলাৰ যাৰ বাবে তেওঁক ক্ৰিকেটৰ ক্ষেত্ৰখনত দুহেজাৰ তেইছ বৰ্ষৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয় তেওঁ হৈছে দুহেজাৰ তেইছ বৰ্ষৰ অৰ্জুন বঁটাপ্ৰাপ্তক খেলুৱৈ আৰু তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ এজন সদস্য